অঁ হেল্ল' কি বোলে আপোনাৰ তাত কেঁচা চব্জি আছে কেনেকৈ এতিয়া কিমান দিব পাৰিব কি কি চব্জি আছে

এতিয়া মোৰ যেনিবা ফুলকবিও লাগিব ওলকবিও লাগিব এতিয়া কেঁচা চব্জি যি আছে তাৰমানে গোটেইকেইটাই অলপ অলপকৈ আনিম আৰু এই দামটো কেনেকৈ এতিয়া অঁ এতিয়া হয় যদি আৰু ফুলকবিত এশ দিম আৰু

এতিয়া আমি যেনিবা কবিটো এক কে জি দুই কে জিকৈ নানোঁ ন কুইণ্টেল হিচাপতে উঠাম আৰু যদি হয় এতিয়া এই পাৰিব পাৰিব আমি সৰহকৈহে উঠাম কমটিকৈ নহয় নহয় এতিয়া বেঙেনা কে জি কেনেকুৱা বা এই ওলকবি তাতকৈ কম বেছি নহ'ব নেকি এতিয়া হেৰি নহয় অলপ কমটিকৈ ধৰিব আৰু আমি গৈ আছোঁ দুই কুইণ্টেল মান মানকৈ উঠাম আৰু এই ওলকবি দুই কুইণ্টেল ফুলকবি দুই কুইণ্টেল বেঙেনা দুই কুইণ্টেলমান এনেধৰণে এতিয়া সাত কুইণ্টেল আঠ কুইণ্টেল ধৰক ইফালে দুই কুইণ্টেল ছয় কুইণ্টেল পাঁচ কুইণ্টেল ছয় কুইণ্টেল হ'ব ছয় কুইণ্টেলত এতিয়া হিচাপটো কৰা বাৰু কেনেকৈ হ'বগৈ অঁ অঁ হ'ব তেতিয়া চিঙি থোৱা আমি গৈছোঁ